হাঁহ পোহিবলৈ পানি লাগে বিশেষকৈ পানী আমি পুখুৰী এটাৰ ওচৰতে হেৰি কৰি থৈছো তাতে হাঁহটো এৰি দিওঁ পানী তাৰপৰাই সিহঁতি সাঁতুৰি নাদোৰি আহে আৰু দানা পানী দিওঁ সন্ধিয়া তাৰপাছতে বিশে বিশেষকৈ হাঁহক পানীটো দৰকাৰে বাৰু কুকুৰাক কুকুৰাও পোহো কুকুৰাৰ ইমান পানী দৰকাৰ নাই খাব জোখাৰে পানী দিওঁ আ অলপ সেয়াত ৰাখো পানী পাত্ৰত তাতে মাজে মাজে খায় হেৰি কুকুৰাবিলাকৰ বেমাৰ বেগেতে পায় সেইকাৰণে আমি ইমান প্ৰতিপাল কৰিব নাজানিয়ে আমাৰ বেমাৰবোৰ হয় নেকি পথমে প পোহিছিলো ভালেমানখিনি তাৰপা নজনা দুখতে মানে ভালেমানখিনি মুৰ্গী মোৰ মৰি থাকিলে তাৰপিছত অলপ জানি ল'লো জানি লোৱাৰ পাছত তেনেকৈ হেৰি হোৱা নাই লাভৱানেই হৈছো বাৰু হেৰি কি কয় দৰৱ দিলো মাজে মাজে ভেকচিনটো দি থাকো চকুত তেনেকৈ আৰু হেৰি পুহি আছো আৰু হাঁহত কিন্তু মোৰ ইমান হেৰি নাই বাৰু তথাপি মই কৰি আছো তুঁহগুৰি দিওঁ তাৰপিছত আকৌ হেৰি চাপৰো আনি মাজে মাজে দিওঁ আমি মানে ইমানো হেৰি নহয় অভাৱি মানুহ ইমান যোগাৰো দিব নোৱাৰো সেইকাৰণে আমি পানীতে যিমানখিনি পাৰে খাবলৈ দিওঁ আ নিজে চৰিবলৈ যায় মানে তাতে যেনেধৰণে খাবলৈ পায় তাতে থাকে আৰু ইমান দানা পানীও যোগাৰ দিব নোৱাৰো তথাপি মাজে মাজে দিওঁ আৰু সামৰ্থ অনুযায়ী আমাৰ ইয়াত বিশেষকৈ মুৰ্গী মানে বহুত কাৰণত সমস্যাও হৈ পৰে বান্দৰ থাকে বান্দৰেও মানে ডিম চিমবিলাক লৈ যায় মানে কণীবিলাক সেইধৰণে মানে হেৰি ঘৰ চৰ মানে সেই কৰি দিলেও তাতে ভাঙি চিঙি সোমাই যায় আৰু মাজে মাজে হেৰি সোমায়হি এইবোৰ হাঁহ নিবলৈ হেপাহ আহে সেইদৰে আৰু কৰি আছো আৰু